মোৰ জীৱনৰ কিছুমান আটাইতকৈ ডাঙৰ সফলতা হ'ল মই যেতিয়া এবাৰ আমাৰ স্কুলৰ হৈ দহখন স্কুলৰ মাজত খেল খেলোৱা খেলত শ্ৰেষ্ঠ খেলুৱৈ হৈছিলোঁ সেইটোৱেই আছিল মোৰ জীৱনৰ ডাঙৰ সফলতা আৰু যেতিয়া মই দুহেজাৰ উনৈশ চনত মেট্ৰিক পৰীক্ষা দিছিলোঁ সেইবাৰ মই ডিষ্টিংশ্যন লাভ কৰিছিলোঁ যিটো নেকি আমাৰ গাঁৱৰ কোনেও কৰিব পৰা নাছিল আৰু মই মা দেউতা মোৰ শিক্ষক শিক্ষয়িত্ৰী লগৰ সকলোকে সুখী কৰিছিলোঁ আৰু এই দুয়োটাই আছিল মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা দিন আৰু মই মোৰ মা দেউতা আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰীক লৈ বহুতো গৌৰৱ অনুভৱ কৰোঁ কিয়নো মোক মা দেউতাই দিয়া শিক্ষা আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে দিয়া শিক্ষাক লৈ বহুত ভাল অনুভৱ কৰোঁ আৰু সেই শিক্ষাক লৈয়ে মই মোৰ জীৱনত আজি এজন সফল ব্যক্তি হিচাপে গঢ় লৈ আছোঁ